এক দুই দুহেজাৰ বাৰ তিনি চাৰি দুহেজাৰ চাৰি পাঁচ ছয় দুহেজাৰ আঠ পাঁচ আঠ দুহেজাৰ এক তিনি ছয় দুহেজাৰ ন